ঐ নেহা শুনচোন মই মোৰ আগৰ মোবাইল নম্বৰটো সলাই এটা নতুন মোবাইল নম্বৰ লৈছোঁ কিন্তু মই ডিজিলকাৰত যেতিয়া মোৰ প্ৰফাইলটো খুলিছিলোঁ তেতিয়া মই মোৰ সেই পুৰণা মোবাইল নাম্বাৰটো দিছিলোঁ এতিয়া মোৰ অসুবিধাটো হৈছে যে ডিজিলকাৰত নতুন মোবাইল নম্বৰ কেনেকৈ আপডেট কৰে মই সেই বিষয়ে নাজানো তই মোক এই বিষয়ে নিৰ্দেশনা প্ৰদান কৰিব পাৰিবি নেকি কাৰণ যদি ডিজিলকাৰত মোৰ মোবাইল নম্বৰটো শুদ্ধভাৱে নাহে নাথাকে আৰু তাত প্ৰয়োজনীয় বাৰ্তাসমূহ আহে তেন্তে মইচোন সেই বিষয়ে গমেই নাপাম আৰু বৰ্তমান সময়ত ডিজিলকাৰৰ প্ৰফাইলটো আপডেট কৰি ৰখাটো বহুত প্ৰয়োজনীয় সেইবাবে তই মোক এই বিষয়ে শিকাই দেচোন যাতে মই প্ৰয়োজনীয় বাৰ্তাখিনি সময়মতে মোৰ মোবাইল নম্বৰত পাই থাকোঁ